অসমৰ অৰ্থনীতিলৈ বিভিন্ন খণ্ডসমূহে যথেষ্ট অৰিহণা আগবঢ়াইছে তাৰ ভিতৰত হ'ল কৃষি পৰ্যটন বিভাগ খাৰুৱা তেল বিভিন্ন ধৰণৰ মেনুফেক্সাৰিং সেৱা ইত্যাদি অসমৰ গোলাঘাট অঞ্চলতো যথেষ্ট পৰিমাণে চাহৰ বাগান দেখিবলৈ পোৱা যায় লগতে শিৱসাগৰ তিনিচুকীয়া যোৰহাট আদি অঞ্চলতো সেইসমূহ অঞ্চলত যথেষ্ট পৰিমাণে চাহৰ বাগান দেখিবলৈ পোৱা যায় অসমৰ চাহৰ মান যথেষ্ট উন্নত আন্তজাৰ্তিক বজাৰত ইয়াৰ মূল্য যথেষ্ট বেছি ভাৰতবৰ্ষৰ প্ৰায় সত্তৰ শতাংশ চাহপাত আমাৰ অসমৰ পৰাই উৎপাদন কৰা হয় ইয়াৰ লগতে অসমত যথেষ্ট পৰিমাণে খাৰুৱা তেলো পোৱা যায় আৰু তাৰ ওপৰতে ভিত্তি কৰি অসমত তিনিটাকৈ তেল শোধনাগাৰো স্থাপন কৰা হৈছে ইয়াৰ ফলত যথেষ্ট কৰ্ম সংস্থাপন বাঢ়িছে নিবনুৱা যুৱক যুৱতীসকল কৰ্মসংস্থাপনৰ সুযোগ পাইছে নিজকে স্বাৱলম্বী কৰিবলৈ সুযোগ পাইছে তাৰ সমান্তৰালকৈ বৰ্তমান অসমত পৰ্যটন বিভাগো যথেষ্ট গড় লৈ উঠিছে অসমত কেইবাখনো অভয়াৰণ্য আছে তাৰ ভিতৰত হ'ল কাজিৰঙা মানাহ ডিব্ৰু চৈখোৱা ইত্যাদি লগতে অসমৰ সৰ্ববৃহৎ নদীদ্বিপ মাজুলী ইত্যাদিৰ পৰ্যটন স্থলী সুন্দৰ ইয়াৰ পৰাও পৰ্যটন বিভাগে অসমৰ কেইবা কেইবা হাজাৰ কোটি টকাও লাভ কৰিবলৈ সক্ষম হৈছে প্ৰত্যেক বছৰে

ইয়াৰোপৰি বৰ্তমান সময়ত বিভিন্ন ধৰণৰ মেনুফেক্সাৰিং কোম্পানীসমূহ অসমলৈ আহিছে ইয়াৰোপৰি বিভিন্ন খণ্ডৰ পৰা আহিছে কৃষিখণ্ডৰ ভিতৰত আহে আমাৰ ধান খেতি মৰাপাট খেতি আলু কবি ইত্যাদি ইয়াৰোপৰিও অসমৰ অসমত উৎপন্ন হোৱা ভোট জলকীয়াও এক যথেষ্ট জনপ্ৰিয় আন্তৰ্জাতিক মূল্য আন্তৰ্জাতিক বজাৰতো ইয়াৰ মূল্য যথেষ্ট বেজি বেছি ইয়াৰোপৰিও অসমত পাণ জালুক আদা ইত্যাদিও যথেষ্ট পৰিমাণে উৎপন্ন কৰা হয় এইসমূহ বিশেষকৈ ভাৰতৰ আন আন ঠাইলৈ যথেষ্ট পৰিমাণে ৰপ্তানী কৰা হয় লগতে আমাৰ অসমতে এছিয়াৰ ভিতৰত সবাতোতকৈ ডাঙৰ কলৰ বজাৰ এখনো আছে